আমাৰ পৰিয়ালত দীৰ্ঘদিন ধৰি চলি থকা কেইটামান সাংস্কৃতিক পৰম্পৰাৰ ভিতৰত আমি ব'হাগ বিহুৰ প্ৰথম দিনটোত সকলো সৰুৱে ডাঙৰক সেৱা কৰোঁ তাৰ পিছত নামঘৰত চাকি জ্বলাওঁ নামঘৰত সেৱা কৰোঁ আৰু তাত মাহ প্ৰসাদেৰে আমি এখন শৰাই আগবঢ়াওঁ তাৰ পিছত সকলোৱে নিজৰ নিজৰ ঘৰত মৃতকৰ এখন শৰাই আগবঢ়াই আগবঢ়াওঁ আমি আৰু তাৰ পিছত কাতি বিহুৰ সময়ত সকলোৱে আমি নাম নামঘৰত প্ৰথমে সেৱা জনাওঁ তাৰ পিছত তাৰ আগদিনাখন পথাৰত পথাৰ তাৰ আগদিনাখন পথাৰত সকলোৱে চাকি জ্বলাওঁ চাকি জ্বলাই ঘৰত আহি আমি তুলসীৰ ভেটিত চাকি জ্বলাওঁহি তাৰ পিছত তুলসী সকাম পাতো তাৰ পিছদিনাখন সকলোৱে নামঘৰত গৈ সেৱা কৰোঁ নামঘৰত শৰাই আগবঢ়াওঁ ঠিক তেনেকৈ মাঘৰ বিহুৰ সময়ত আমি মাঘৰ বিহুৰ আগে আগে যেতিয়া আমি আঘোণ মাহত ধান কাটি ঘৰলৈ আনো তেতিয়া ধানকাটি ঘৰলৈ যেতিয়া আনো তেতিয়া আমি সকলোৱে নতুন ধানেৰে সকলোৱে ন খাওঁ আৰু সেই ন খোৱাৰ সময়ত আমাৰ পৰম্পৰা হিচাপে ঘৰৰ পৰিয়ালৰ সকলোকে নিমন্ত্ৰণ কৰোঁ আৰু তেনেকৈয়ে নতুন ভাতেৰে মাছ বা মাংস তেনেকৈয়ে আমি সকলোৱে মিলি ভাত এসাঁজ খাওঁ তাৰ পিছত তাৰ পিছত আঘোণৰ আঘোণ শেষ হোৱাৰ পিছত আমি লখিমী সবাহো পাতোঁ লখিমী সবাহ আমাৰ পৰিয়ালৰ এটা পৰম্পৰাগত উৎসৱ আৰু সেই উৎসৱত লখিমীক সেৱা জনাই ভঁৰাল ঘৰত সেৱা জনাই তাত এখন শৰাই আগবঢ়োৱা হয় তাৰ পিছত মাঘ মাহত মাঘ বিহুৰ সময়ত মাঘ বিহুৰ সময়ত সকলোৱে মেজি জ্বলাওঁ ঘৰতে মেজি বনাওঁ বা কেতিয়াবা গাঁৱৰ চুবুৰীৰ কেইবাজন চুবুৰীৰ কেইবাজন লোকে আমি একেলগ হৈ শৰাই মেজি জ্বলাওঁ মেজি ভোজ ভাত খাওঁ সকলোৱে তাৰ পিছত তাৰ পিছত মাঘৰ বিহুত বিহু বুলি এখন মৃতকলৈ সেৱা আগবঢ়াই শৰাই আগবঢ়োৱা হয় ঠিক তেনেকৈ আমাৰ পৰিয়ালৰ দীৰ্ঘদিন ধৰি থকা এটা পৰম্পৰাৰ ভিতৰত এটা উল্লেখযোগ্য পৰম্পৰা হৈছে আমাৰ মৃতকৰ বছেৰেকীয়া প্ৰতিবছৰে যিজন মৃতক ঢুকাইছে তেখেতৰ মৃত্যুৰ বাৰটোক বাৰটোত বাৰটোত সেই মাহটোত আমি মৃতকৰ বছেৰেকীয়া পাতোঁ আৰু সেই বছৰেকীয়াত প্ৰথমে আমি বুটমাহৰ শৰাই আগ দিওঁ তাৰ পিছত মাছ বা মাংসৰে সকলোকে নিমন্ত্ৰণ কৰি ভাত খোৱাওঁ বা ভকতক ভাত খোৱাওঁ সেইদৰেই আমি আমাৰ পৰিয়ালৰ কিছুমান সাংস্কৃতিক পৰম্পৰা বৰ্তমান সময়লৈকে চল চলাই আনিছোঁ